এতিয়া যেনে ধান ধান সকলোৰে থাকে ঘৰৰ যেনে ফাখৰী বুলিয়ে কওঁ আমি ফাখেৰী যেনেকুৱা এতিয়া ভৰে ভৰে ধান থাকে একমোন দুইমোন নহয় হাজাৰ হাজাৰ কিছুমানত ধান থাকে আৰু সেই ধানবোৰ আমি লেকে আনি বিক্ৰী কৰোঁ আৰু বিক্ৰী কৰি সেই টকা পইচাৰে আমি উপাৰ্জন কৰোঁ আৰু সেই টকা পইচা আমি ক'বলৈ গ'লে আমি সেই টকা পইচাবোৰ বিভিন্ন ধৰণৰ আমি খেতি বাতি সাৰ চাৰ এইবিলাকত আমি ব্যৱহাৰ কৰোঁ আৰু নিজৰ পোহপাল দিবলৈ আমি সেইবোৰ ধান বিক্ৰী কৰোঁ যেনে এতিয়া জহা বন্নি এইবিলাকে ক'বলৈ গ'লে কি হ'ব এইবিলাকৰ দাম এতিয়ালৈকে বহুত হৈছে আজিকালি অসমত প্ৰায় চাউল নোহোৱাই হৈছে এনেই আগতে কন্টলত পৰিমল চলে পৰিমল চাউলবোৰ পৰিমল চাউলবোৰ ইয়াৰ পৰা সিয়ালৈ বিক্ৰী কৰিছিল আৰু সেইবোৰ পইচা বিভিন্ন ধৰণত ব্যৱহাৰো কৰিছিল আৰু টকা পইচাবোৰ বহুত মানুহে উপাৰ্জন কৰে আৰু সেইবোৰ টকা সাৰ বা এইবোৰ পাচলি পাচলি এইবিলাকত ব্যৱহাৰ কৰে এনেই এতিয়া ধানৰ এতিয়া দাম এতিয়া মোনত ক'বলৈ গ'লে এতিয়া আমাৰ ইয়াত হৈছে নশ সাতশ আঠশ এইবোৰ ধান ইমান মূল্যৱান হৈছে যে আগতে আছিল একমোনত চাৰিশ বা তিনিশ টকা আগৰটো বহুত কম আছিল আগতে এক মোন ধান দিলে মানুহ ৰজা বুলি কোৱা আছিল আৰু এইবোৰ ধান মিছা ক'লে কি হ'ব ধানৰ মূল্য প্ৰায় কমিছে আৰু খেতিয়কৰ মূল্য প্ৰায় কমিছে কাৰণ অভাৱ অভাৱ হৈছে মানুহৰ বহুত ডাঙৰ প্ৰব্লেম বুলিয়ে কওঁ আৰু অসমী ইংৰাজীত কোৱা গৈছে আৰু এইবোৰ ধান সকলোতে পোৱা নাযায় আৰু প্ৰায় নাপায়েও আৰু ধান এনেকুৱা যে এতিয়া এক কিলো ধান বিক্ৰী কৰিলে মানুহে দিনটোলৈ চলিবৰ কাৰণে ধান টকা পইচা পাই যায় কাৰণ আজিকালি চাউল কিনিবলৈ গ'লে এনেকুৱা কৰে চাউলটো কিনাৰ আগত যেতিয়া কাষ্টমাৰে সোধে দাদা বা খুড়া এই চাউলৰ দাম কিমান তেতিয়া মানুহজনে কয় যে দুশ টকা কথাত কৈছোঁ দুশ টকা তাৰপাছত মানুহজনে সোধে ইমান দাম কিয় দুশ টকা তাৰপিছত দোকা দোকানী মানুহজনে কয় যে ধানৰ দাম কিমান হৈছে আপোনালোকে জানে এতিয়া ধানৰ দাম নশ টকা আমি বিক্ৰী কৰিবটো লাগিবয়ে আৰু এইবোৰক লৈ মানুহ বিভিন্ন ধৰণৰ চিন্তিত হয় কাৰণ ধানৰ দাম যদি ইমান বাঢ়ে তেতিয়াহ'লে মানুহবোৰে দেখোন কমদিনত খাব নাপাব মৰি থাকিব সেইবিলাক চিন্তা মানুহৰ আৰু ধানবোৰ যেতিয়ালৈকে আমি যাওঁ বা দোকান বা বজাৰলৈ বিক্ৰী কৰিব তেতিয়া আমি সেই ধানটো আমি এগুণ বা দুগুণ কমাই দিব লাগে কাষ্ট'মাৰক কাৰণ বজাৰ অতিকৈ দাম কমত পায় ধানবোৰ আৰু সেই ধানবোৰ বিক্ৰী কৰি মানুহে বহুত ধৰণৰ টকা উপাৰ্জন কৰে আৰু এতিয়া জহা বন্নি এতিয়া মাচুৰি এইবিলাকৰ মাচুৰি দামটো বহুত বেছি আমাৰ ইয়াতো একদম হাজাৰ বাৰশ লৈকে গৈছে এতিয়া আমি এতিয়াত এতিয়া নেকি কোম্পানীয়ে আমি এতিয়া গাঁৱলীয়া যেতিয়া আমি খেতি কৰোঁ তেতিয়া কোম্পানী আহে যে এইটো দামৰ মূল্য আমি একটকা দিম তাৰপৰা সেই কোম্পানীটোৱে সেই এক টকা দি সেই ধানটো লৈ যায় আৰু যেতিয়া চৰকাৰৰ পৰা আহে যে আমাৰ এইটো ধান লাগে আপোনাক কেইটকা লাগিব তেতিয়া প্ৰশ্ন সোধে তেতিয়া আমি কওঁ যে সেই দামটোত আমাক কথা কৈছোঁ দুইটকা লাগে তেতিয়া কয় সেই সেই চৰকাৰৰজনে কয় দে ঠিক আছে আমি লৈ যাম বাৰু হ'ব কালিলৈকে আহিম সেই দুইটকা দি কেনে সেই ধানটো লৈ যায় আৰু যেতিয়া নেকি আমাৰ গাঁৱলীয়া যেতিয়া আমাৰ বিক্ৰী কৰে যে তা আমাক ওচৰে পাজৰে কৈছোঁ যেতিয়া ধান কিনিবলৈ আহিব প্ৰায় মানুহে যেতিয়া আমি বিক্ৰী কৰোঁ তিনিশ ষাঠি নব্বৈ এশ দুশ তিনিশ যিমান পাৰে আৰু মানুহে সেইটোত বিক্ৰী কৰি দিয়ে আৰু সেই ধানে আমি খাই বৈ ডাঙৰ মানুহ হ'বলৈ চেষ্টা কৰোঁ আৰু প্ৰায় মানুহে আজিকালি চাকৰি বাদ দি ধানৰ খেতি এইবিলাক পথাৰৰ খেতি এইবিলাকত হেৰি হৈছে কাৰণ এইবিলাকত চাকৰিতকৈ অতি লাভৱান হ'ব পাৰে মানুহ যদি নিজ চলাব যদি জানে তেতিয়া হ'লে তেওঁ সকলৰ একোধৰণৰ প্ৰব্লেম নাহে চৰকাৰেও চাব আপোনালোকেও চাব